ইস্কুলত পেইণ্টিঙত কি শিকিছিলোঁ সেই কথাটো ক'বলৈ মোৰ অলপ অসুবিধাই হ'ব কাৰণ মোৰ ইয়াৰ বিষয়ে তেনেকুৱা একো অভিজ্ঞতাই নাছিল সৰু থাকোঁতে যি আৰু ছবিকেইটা বাহিৰে বেলেগ অন্য একো শিকা নহৈছিলেই বেলেগৰ তেনে বেলেগে তেনেকৈ পঢ়ি থকা শিকি থকা দেখিছোঁ মোৰ তেনেকুৱা অভিজ্ঞতা ইয়াতকৈ আৰু একো নাই